নৱজাতকৰ শিশুৰ যত্ন বুলি ক'লে আচলতে এটি শিশুৰ জন্মৰ লগে লগেই গোটেই ঘৰখনত পৰিৱেশটোৱেই সলনি হৈ যায় শিশুটিৰ লগত সকলোৱে একাত্ম হয় প্ৰতিজন ব্যক্তিয়ে শিশুৰ পৰিচৰ্যাত আগ্ৰহী হয় কিন্তু তাৰ প্ৰথম আহাৰেই হৈছে মাতৃৰ দুগ্ধ গতিকে মাতৃয়ে নিজৰ দুগ্ধপান কৰোৱাবই লাগিব শিশুটিক প্ৰথম ছমাহলৈ মাকে সময়ে সময়ে শিশুটিক দুগ্ধপান কৰোৱাব লাগিব তাৰ মাজে মাজে লাগিব শিশুটিৰ প্ৰতি আদৰ যত্ন কেতিয়াবা হঠাৎ গা বেয়াও হ'ব পাৰে শিশুটিৰ আলফুলীয়া দেহাটোত শিশুটিক যত্ন ল'বলৈ নিজে যদি অপাৰগ হয় মাতৃগৰাকীয়ে যদি আমনি পায় বা মাতৃজ মাতৃগৰাকীয়ে যদি যত্ন ল'বলৈ বিশেষ কথা নাজানে তেন্তে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে এটি শিশু উপজাৰে পৰা শিশুটিৰ আদৰ যত্ন আপুনি যি ধৰণে ল'ব সেইধৰণেহে শিশুটি ডাঙৰ হ'ব শিশুৰ প্ৰতিপালন সদায় শিশুটি যেনেধৰণে আলফুলীয়া সেই তেনেধৰণেই আমি তাক আদৰ যত্ন কৰিব লাগিব প্ৰথম ছমাহলৈ মাতৃদুগ্ধৰ বাহিৰে অন্য একো দিব নালাগিব সেয়া পানীয়েই হওক বা অন্য কিবাই হওক বহুতে কেতিয়াবা মৰমতে মৌ মুখত দিয়ে বা অন্য বিভিন্ন ধৰণৰ আহাৰ দিবলৈ বিচাৰে কিন্তু সেয়া কৰা অনুচিত কাৰণ শিশুৱে সেইখিনি হজম কৰিব নোৱাৰিব পাৰে সেয়েহে ছমাহলৈ গাখীৰ খুওৱাৰ পাছত যেতিয়া ছমাহত শিশুটি কিছু পৰিৱৰ্তন হ'ব তাৰ স্বাস্থ্যও ভাল হ'ব আৰু আহাৰৰ প্ৰয়োজন হ'ব তেতিয়া আমি লাহেকৈ ডাক্তৰৰ পৰামৰ্শ অনুসৰি শিশুটিক যি পাতলীয়া আহাৰ ডাক্তৰে যেনেধৰণে দিহা দিয়ে সেইধৰণে আমি খুৱাবলৈ যত্ন কৰিব লাগে তাৰ ভিতৰত আমি ঘৰুৱা চাউলৰ যি পিঠা সেই পিঠা পাতলীয়া ধৰণে খুৱাব পাৰোঁ ইয়াৰ উপৰিও যদি আমি উপৰিঞ্চি গাখীৰৰ প্ৰয়োজন হয় শিশুটিৰ মাতৃদুগ্ধ কেতিয়াবা কমি যাবও পাৰে তেতিয়া সেই উপৰিঞ্চি গাখীৰ আমি খুৱাব লাগে কিন্তু এটা কথা মনত ৰাখিব যদিহে আপুনি অতিৰিক্ত গাখীৰ দিওঁতে নাম নজনা কিছুমান গাখীৰ যদি আপুনি খুৱায় তেন্তে শিশুটিৰ অপকাৰো হ'ব পাৰে গতিকে ডাক্তৰৰ পৰামৰ্শ অনুসৰি সেইখিনি আপুনি অতিৰিক্ত গাখীৰ দিব পাৰে আৰু মন কৰিব যিটো পাত্ৰত শিশুটিক গাখীৰ খুওৱা হয় দুধদানী সেইবিলাক আচলতে সদায় পৰিষ্কাৰ কৰি খুৱাব আৰু শিশুৰ সাজ সজ্জাৰ লগতো আপোনালোকে কিন্তু বিশেষ এটা কথা মন কৰিব যাতে শিশুটিয়ে ঠাণ্ডাৰ সময়ত গৰম কাপোৰ বা গৰমৰ সময়ত অধিক কাপোৰ শিশুটিক দি নাৰাখে তেনেহ'লে শিশুটিয়ে আমনি পাব আৰু আমনি পোৱাৰ ফলত তাৰ শাৰীৰিক কিছু পৰিৱৰ্তন হ'বও পাৰে আৰু তেতিয়া শিশুটিয়ে আপোনালোকক আবদাৰ কৰিব আমনি কৰিব গতিকে এই কথাখিনি সদায় আপোনালোকে মন কৰিব তাৰ উপৰি শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে শিশুটিৰ নখ চুলি এইবিলাকো আপোনালোকে মন কৰিব যাতে শিশুটিৰ চুলিখিনিয়ে দেহাটিত আমনি নকৰে বা শিশুৰ নখ যাতে দেহৰ অন্য অংশত নালাগে সেই কথাখিনি আপোনালোকে মন কৰিব লাহে লাহে লাহে লাহে শিশুটি ডাঙৰ হ'ব বছৰ পাৰ কৰিবৰ সময় হ'ব সেই প্ৰথম বছৰত শিশুটিক লাহে লাহে আপোনালোকে গোটা বস্তু দিবও পাৰিব গোটা বস্তু দিবলৈ হ'লে আপোনালোকে মন কৰিব কোনটো বস্তুৱে শিশুটিক উপকাৰ কৰিব বা সহজে হজম হ'ব তেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকক দিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত শিশুটিক সদায় মন কৰিব যাতে প্ৰতিদিনে তেওঁলোকক স্নান কৰোৱায় অকণমান ৰ'দত দিয়ে কাৰণ সূৰ্য্যৰ ৰ'দ কোমল ৰ'দ পুৱাৰ ভাগৰ ৰ'দ শিশুটিৰ বাবে অতি উপযোগী এই কথাখিনি মন কৰিব আৰু শিশুটিৰ মালিচ অত্যন্ত জৰুৰী আৰু মালিচ কৰাৰ ক্ষেত্ৰত আপোনালোকে সদায় ঘৰুৱা যিবিলাক মিঠাতেল আছে সেই মিঠাতেলেৰে আপোনালোকে মালিচ কৰিবলৈ যত্ন কৰিব আৰু যদিহে মালিচ কৰাৰ প্ৰক্ৰিয়া নাজানে তেতিয়া কিন্তু আপোনালোকে জোৰ কৰি তাৰ হাত ভৰি সঞ্চালন কৰিবলৈ চেষ্টা নকৰিব সি হিতে বিপৰীত হ'ব পাৰে গতিকে কোনো জনা ধাই বা যদি আপোনালোকে অসুবিধা পাইছে মালিচ কৰোৱাবলৈ তেন্তে ডাক্তৰৰ পৰামৰ্শ লৈ সেইমতে আপোনালোকে কামত আগবাঢ়ক আৰু তেনে কৰিলে শিশুটি নিশ্চয় উপকৃত হ'ব আৰু এটি সুস্থ শিশুৰূপে আপোনাৰ ঘৰখন পোহৰাই ৰাখিব